হেল্ল' ও কোৱা এয়া এনে বহি আছোঁ পাই ও পালেহি আকৌ খানা খাব লৈছানে ক'বাত হয় নেকি এশ শ অঁ আমাৰ আমাৰ ঘৰ কেইবাটাও আছে নহয় অঁ ঘৰে প্ৰতি এশ আৰু এইবিলাক হেৰি কিবাকিবি নিব লাগিব চাগে ন অঁ অঁ গাহৰি লগত খাবলে ন' মাটি দাইল কাঠ আলু হ'ব চাগে আগতীয়াকে কাম বন কৰিবলে গাহৰি মাংস আৰু হেৰি লাই শাক তাৰ পিছতে কাঠ আলু আৰু মাটি দাইল এই মজা চুঙা চাউল হ'বনে ভালেই হ'ব দিয়া মই হেৰি লাইশাকে গাহৰি মাংসকনে ময়ে বনাম বাৰু ও ও ও মাঘৰ বিহু বুলি ফূৰ্তি কৰিম আৰু ন অঁ এতিয়া কিমান কিমানে দিব বা কিমানে খাব দায়িত্ব তোমাৰে সকলোৰে অঁ সকলোকে অঁ অঁ অঁ চবেই খাম ন ঠিকে আছে এতিয়া কিমান উঠে এতিয়া কিমানত খৰচ পাতি হয় সেইবিলাকতো চবফালে হিচাপ কৰিব লাগিব তোমাৰ দায়িত্ব সেইবিলাক শাকে পাচলিয়ে তাৰপিছত আৰু তোমালোকৰ আছে নাই পিছে লাই শাক তোমালোকৰ আছে নাই পিছে লাইশাক অলপ ন আমাৰো এ অলপিয়া আছে বৰ বেছিনাই মানে ধুনীয়াকে হ'বগে আৰু বিহুটো অঁ অঁ অঁ ৰ হেৰি যাম আৰু সকলোকে ক'ম তাৰপিছতে আৰু এই সকলোৱে যাম সকলোৱে যাম তোমালোকৰ ঘৰ হেৰিবিলাকো ক'বা ৰাইজক সকলোকে মানে ধুনীয়াকে আৰু ডিজে চিজে আনিব লাগিব নহয় এই ডিজেত এটা আৰু তেতিয়াহে ফূৰ্তি লাগিব মাঘ বিহুৰ খানা খায় নাচিব লাগিব এই মজা নাচিমেই আৰু কেনেকুৱা আৰু আৰু সেইটো আৰু ফূৰ্তি নহ'লে বিহু কি খানা খোৱা মজা থাকিব ডিজে আহিব লাগিব ডিজে আহিলেহে তোমাৰ খানা খোৱা মজা লাগিব কৈ চামগৈ কিমান কি লয় তুমি ও ও অঁ যাম যাম হেৰি মানে ও ও ঠিক আছে অঁ অঁ